আমাৰ অঞ্চলত ব্যৱসায়িক কামত ব্যৱহাৰ কৰিব পৰা বহুতো প্ৰাকৃতিক সম্পদ আছে তাৰে ভিতৰত কৃষ্ট সম্পদটো হ'ল ধানৰ খেতি মানে এইটো খেতিয়ে আমাৰ অঞ্চলত গোটেই মানুহে কৰে আৰু গোটেই পৰিয়ালতে কৰে ধান খেতিটো তাৰ পিছত আছে মৰাপাট এইটো খেতিও বহুত কৰে মানে সেইটো মৰাপাট খৰি যে ওলায় মৰাপাটৰপা সেইটো দি মানুহে ঘৰত বহুত ডাঙৰ কৰে মৰাপাতেদি চাদৰ মেখেলা চাদৰ এইবিলাকো বনায় তাৰপিছত আৰু আছে ফিছাৰী এইবিলাকত মাছ যে ডাঙৰ কৰে এইবিলাক ডাঙৰ কৰাৰ পিছত বেলেগ ঠাইত বিক্ৰী কৰে আৰু ব্যৱসায় কৰে তাৰপিছত ধান খেতিৰ আৰু আৰু ই কৰে আৰু ধান খেতিটো এইটো দি চিৰা মুড়ি গম এটো দি বনায় আৰু এইবিলাকৰ ইয়ো আছে মানে গুডাম আছে মৰাপাটৰ গোডাম আছে তাৰপাছত সৰিয়হ তাৰপাছত সৰিয়হৰ পৰা মিঠাতেল বনোৱা ব্যৱসায়িক আছে তাৰপাছত মিঠাতেল বিক্ৰী কৰা আৰু ই আছে তাৰপিছত সৰিয়হ সৰিয়হ মৰাপাট ধান খেতিৰ উপৰিও আৰু আছে বহুতো যেনে ধৰক গম গম খেতিয়ো খেতি কৰে তাৰপৰা আটা আঠা তাৰপিছত এইবিলাক ওলায় আৰু তাৰপিছত এই ই যে আছে মাকৈ সেইবিলাক ওলায় মানে বহুত প্ৰাকৃতিক সম্পদ আছে আমাৰ